আমাৰ অসমীয়াৰ সাজ পোছাক বুলিলে আমি যিমান হ'লেও আমি এতিয়া চাদৰ মেখেলাকে বুজোঁ আৰু চাদৰ মেখেলা আমি এতিয়া চাদৰ মেখেলা পিন্ধিয়ে আছোঁ ধৰক পিন্ধি আছোঁ যেনেকৈ সেই অসমীয়া চাদৰ মেখেলা বুলি ক'লে যি বুজোঁ ঘৰতে আমি বৈ লোৱা চাদৰ মেখেলা এতিয়া ধৰক আমি সেইযোৰ এতিয়া কিনিবলৈ হ'লে দাম আমি যদি ঘৰত আমি এতিয়া ধৰক পাঁচশতে দীঘ বাণি বৈ লৈছোঁ কিন্তু এতিয়া আমি বজাৰত কিনিব গ'লে এহেজাৰ টকা বা পঁচিছশ এটা এতিয়া আমি এতিয়া ঘৰত এনেকে এতিয়া বব কাৰণে সময়ো পাব লাগিব না সময়তো যথেষ্ট পৰিমাণে নাপাওঁ সেইধৰণে আমি এতিয়া বজাৰত কিনিব গ'লেও দামটো বহুত পৰিমানে পৰেগৈ সেইধৰণে আমি এতিয়া ঘৰতেই এতিয়া ববলৈ গ'লে হ'লেও আমাৰ ইমান টাইমো নাথাকে আমি ময়ে ধৰক এতিয়া আকৌ এতিয়া হেৰিত যাব লাগিব স্বাস্থ্যকেন্দ্ৰলৈ যাব লাগিব তাতো কাম থাকে সেইধৰণে এতিয়া ধৰক আৰু হেৰি অলংকাৰ অসমীয়া সাজ অলংকাৰ সেই অলংকাৰ সেই অলংকাৰেদি আমি এতিয়া ধৰক এতিয়া অসমীয়া সাজ পোছাকৰ লগত পিন্ধিব গ'লেও ধৰক এতিয়া ইমান দাম আমাৰ এতিয়া কোনোবা দিনাখন পিন্ধিব মন গ'লেও পিন্ধিব নোৱাৰো কাৰণ ইমান দাম আজিকালি এতিয়া পইচা থকা মানুহবিলাকেহে কিনিব কিন্তু সিহঁতৰ লগত আমি এতিয়া আমি সিহঁতে পিন্ধিছে আমিও পিন্ধোঁ বুলি ক'লে আমি কিন্তু পিন্ধিব নোৱাৰোঁ ইমান দাম বস্তু বজাৰত যাবই নোৱাৰি ইমানেই বস্তুৰ দাম সেইটো কাৰণে আমি এতিয়া ধৰক লোকে পিন্ধিলেও আমি পিন্ধিবই নোৱাৰোঁ কোনোবা দিনাখন যদি এদিন পিন্ পিন্ধোঁ সেইযোৰকে আমি থৈ দিওঁ আকৌ ক'ৰবালৈ গ'লে আমি সেইযোৰকে পিন্ধোঁ তাৰপিছত আকৌ লোকে যেতিয়া বেলেগ বেলেগ পিন্ধা দেখি আমাৰ মনটো বেয়া লাগে অঁ লোকে ইমান ধৰণৰ বিধ বৰ্ণীয় পিন্ধিছে আমি কিন্তু পিন্ধিবই নোৱাৰোঁ কাৰণ আমাৰ হাতত টকাই নাই তেনেকুৱা ধৰক অসমীয়া সাজ পোছাকো বেলেগে যেনেকৈ ধৰক সাজ পোছাক পিন্ধে আমি মইতো সেইটো পিন্ধিব নোৱাৰোঁ আৰু তিৱা কাপোৰবিলাকো আমি এতিয়া অসমীয়া মানুহ লালুং মানুহ যেতিয়া আমিও পিন্ধিব মন যায় কিন্তু আমি কিনিব বা পিন্ধিব নোৱাৰোঁ আমাৰ হাতত টকা নাই লোকে এতিয়া যেনেকৈ ধৰক পিন্ধিছে অসমীয়াই হওঁক তিৱা কাপোৰে হওঁক আ অলংকাৰ অসমীয়া আ অলংকাৰে ধৰক সিহঁতে কিনিছে কিনিছে বা পিন্ধিছেও সিহঁতৰ লগত সিহঁতৰ পিন্ধা দেখিলে আমাৰো পিন্ধিব মন যায় কিন্তু আমি পিন্ধিব নোৱাৰোঁ কাৰণ আমাৰ হাতত টকাই নাই কিন্তু আমাৰ ধৰক মনটো বহুত বেয়া লাগে কিয়নো আমি মিলাই মিলাই পিন্ধিবও নোৱাৰোঁ লোকে যেনেকে ধৰক পিন্ধে আৰু খাৰু ধৰক চেনেই হওঁক সোণেই হওঁক যেনেকৈ পিন্ধে আমি ধৰক কিনিব নোৱাৰো বেয়া লাগে কাপোৰবিলাকো ধৰক এতিয়া আৰু পিন্ধিব নোৱাৰোঁ আৰু আকৌ আকৌ ঘৰতে বৈ পেলাই পিন্ধিম বৈ পেলাই পিন্ধিম বুলি পেলায়ো নোৱাৰোঁ সূতাৰ দামো বহুত কিন্তু কিনিবও নোৱাৰি কিন্তু আমি যি যোৰ বা কিনোঁ বা নিজেও এযোৰ দুযোৰ বলেও সেইদুযোৰকে আমি সামৰি থৈ দিওঁ ঘৰত এযোৰ পিন্ধিলে আকৌ বেলেগত গ'লে আমি ধৰক কেনেকৈ পিন্ধিম সেইটো চিন্তা আহে সেইটো কাৰণে আমি যিযোৰ কিনি লওঁ কাপোৰে হওঁক বা অলংকাৰে হওঁক সেইযোৰ আমি থৈ দিওঁ আমি অমুকত গ'লে পিন্ধিম বা ছোৱালীজনীয়ে হ'লে পিন্ধিব সেনেকুৱা লাগে আৰু কিন্তু আমাৰ টকা পইচা নাই আমি লোকৰ লগত লোকে যি পিন্ধিছে সেনেকৈতো পিন্ধিব নোৱাৰোঁ সেইটো কাৰণে আমি এতিয়া ধৰক এযোৰে হওঁক বা দুযোৰে পিন্ধিলে কিনিলে আমি সেইযোৰকে থৈ দিওঁ আকৌ সেইযোৰে আকৌ মনতো ভাৱ আহে যে আমি এইযোৰ পিন্ধিয়ে থাকিমনে সেনেকুৱা ভাৱ আহে গতিকে এতিয়া ধৰক পিন্ধিও থকা যায় সেইকাৰণে ভালো নালাগে আৰু ক'ৰবাত যাব লগা হ'লে ক'ৰবাত যাব লগা হ'লে আমি এতিয়া ধৰক সেইযোৰ কাপোৰে পিন্ধিব লগা হয় কিন্তু ভাবোঁ এই এইযোৰ কাপোৰকেনো কিমান পিন্ধিম এতিয়া এইযোৰ কাপোৰতো এনি টাইমতো পিন্ধিয়ে আছোঁ আকৌ এইযোৰ কাপোৰনো কেনেকৈ পিন্ধিম সেনেকুৱা এটা ভাৱ আহে সেইটো কাৰণে মানে এতিয়া আমি ধৰক ক'ৰবাত যাব মন থাকিলেও মন থাকিলেও আমি এতিয়া ক'ৰবাত যাব নোৱাৰোঁ বা বেলেগৰ লগত যাবও নোৱাৰোঁ বেয়া লাগে আৰু মনবিলাক কিন্তু মনটো থাকিলেও আমি এতিয়া ধৰক কিনিব নোৱাৰোঁ সেই মানে সিহঁতে ইমান দামী দামী কাপোৰ পিন্ধিছে কিন্তু আমাৰ হ'লে সেনেকুৱা কাপোৰো নাই বা সাজ পোছাকতো নাই নাইয়ে আ অলংকাৰো নাই আমাৰ ধৰক ধৰক যিযোৰ ফুলি আছে মই সেইযোৰে ডেইলি পিন্ধোঁ এইখিনি অলংকাৰ পিন্ধি আমি বেলেগততো যাব নোৱাৰিম সেনেকুৱা মনটো আহে আৰু কিন্তু অকণমান আমি আমাৰ মনবিলাকো ধৰক ভাল নহয় ভাল নহয় আৰু ক'তো আমি যাব নোৱাৰোঁ ক'তো খাব নোৱাৰোঁ কিন্তু আমি এতিয়া এ থ নাযাওঁ থ লোকে যাওঁক লোকে খাওঁক সেনেকুৱা লাগে আৰু সেইটো কাৰণে এতিয়া আমাৰ এতিয়া যাবলৈ মনটো থাকিলেও আমি এতিয়া যাব নোৱাৰোঁ কাৰণ আমাৰ টকাই নাই ডেছে নাই আ অলংকাৰে নাই সেইধৰণে আমাৰ এতিয়া বহুত দুখ লাগে ক'ৰবাত এতিয়া মেলা এখন পাতিছে তাত এতিয়া ধৰক কিমান ডেছ পোছাক ওলাইছে আমি এতিয়া যাম কেনেকৈ আমি এতিয়া গ'লে ধৰক টকা লৈ যাব লাগিব ডেছ পোছাক কিনিব লাগিব অসমীয়া সাজ পোছাক ইমান ধুনীয়া ওলাইছে এতিয়াতো কিনিব লাগিব ধৰক আৰু ওলাইছে আ অলংকাৰ ওলাইছে কিন্তু তাত গ'লেই কিনিব মন যাব ওচৰতে আমাৰ মেলা হৈ আছে কিন্তু আমি এতিয়া যাব পৰা নাই কাৰণ মই এতিয়া ল'লেও মই ল'লেও ফুলি এযোৰ বা লৈছোঁ ছোৱালীজনীলৈতো কিবা এটা নিব লাগিব বেটা বস্তু কিনিব লগা হ'লে হাণড্ৰেদৰ ওপৰত কিন্তু মোৰ হাতত এতিয়া হাণড্ৰেদ টকা নাই আছে বিছ টকা বা ত্ৰিছ টকা সেইধৰণে আমি এতিয়া ওচৰতে মেলা এখন হৈ থাকিলেও আমি যাব নোৱাৰোঁ মেলা এখন ওচৰতে মেলা হৈছে কিন্তু আমি সেই মেলাখন চাব নোৱাৰোঁ কাৰণ আমাৰ টকা নাই মেলাখনত গ'লে বস্তু এটা কিনিব লাগিব নিজেতো কিনিব লাগিব ছোৱালীজনীকোতো কিনিব লাগিব নিজেতো কিনিলেও নহ'ব ন ছোৱালীজনীকো কিনিব লাগিব দিব লাগিব আকৌ মই ল'লে তেতিয়া ছোৱালীজনীয়ে আকৌ মনটো বেয়া কৰিব সেইকাৰণে আমি এতিয়া যাব নোৱাৰোঁ সেইটো কাৰণে এতিয়া আমি টকা নাই কাৰণে আমি ওচৰতে মেলা বা কিবা এটা হৈ থাকিলে আমি যাব নোৱাৰোঁ সেইটো কাৰণে মনটো বৰ বেয়া লাগে কাৰণ আমাৰ টকা নাই টকাইনো আছল মেইন বস্তু ন টকা নহ'লে আমি এতিয়া ক'ত যাম আৰু ক'বাতে যাবলেও হ'লে মানে গাড়ী গাড়ীত উঠিব লাগিব আমাকতো এনেই নিদিয়ে সেই যাব লগা হ'লে এতিয়াতো গাড়ীত খোজ কাঢ়িতো যাব নোৱাৰোঁ গাড়ীত যাব লাগিব তাত গৈ আকৌ দিনটো থাকি কিবা এটাতো খাবও লাগিব বেলেগে এতিয়া কিমান বস্তু আমাৰ দেখাই খাব এতিয়া সেইটো কাৰণে খাবও লাগিব বস্তুটো কিনিবও লাগিব আমি এতিয়া যাম কেনেকৈ এনেই আমি এতিয়া সেইটো কাৰণেই যাব নোৱাৰোঁ বেলেগৰ লগত মিলাই পেলাই যাবও নোৱাৰোঁ গাড়ী টকাও লাগিব টকাও নাই সেইটো কাৰণে আমিতো গাড়ী ভাড়াও নাই সেইটো কাৰণে আমি এতিয়া তাত যাব নোৱাৰোঁ বা মন থাকিলেও খাবও নোৱাৰোঁ আৰু কিনিবতো নোৱাৰোও যিহে বস্তুৰ দাম সেইটো কাৰনে আমি আমাৰ এতিয়া মনবিলাক পিছুৱাই থকা হৈছে কাৰণ টকা পইচা নাই সেইটো কাৰণে আৰু য'তেও নাযাওঁ ক'ৰবাত ধৰক গ'লেও এইটো বস্তু এইজনী মানুহে ইমান ধুনীয়াকৈ এইযোৰ ড্ৰেছ পিন্ধিছে আমাৰ যদি টকা থকাহেঁতেন আমিতো পিন্ধিলোহেঁতেন বা এইযোৰ ফুলি ভাল লাগিছে আমিতো মোৰতো টকা থকাহেঁতেন মইতো পিন্ধিব পাৰিলোঁহেতেন কিন্তু টকা নাই কিনিব নোৱাৰোঁ টকাটো নাই কাৰণে আমি এতিয়া কিনিব নোৱাৰোঁ সেইটো কাৰণে আমি এতিয়া ক'তো যাব নোৱাৰোঁ খাব নোৱাৰোঁ টকা কাৰণে মানে সেইটোকাৰণে কোনোবাই মানে এতিয়া আমাক যদি দেখায়ো যে আমি এতিয়া যাব নোৱাৰোঁ সেইটো কাৰণে মানে মনবিলাক বহুত বেয়াও লাগে আৰু বেলেগেতো ইমান ধুনীয়া সাজ পোছাক পিন্ধিছে আমি কিয় পিন্ধিব নোৱাৰোঁ আমাৰ হাতত টকা নাই টকা নাই কিনিবও টকাটো নাই আকৌ তাত গৈতো খাবও লাগিব সেনেকুৱা অনুভৱ হয় সেইটো কাৰণে আমি বহুত ক্ষেত্ৰত এতিয়া নাযাওঁ ধৰক সেনেকুৱা আৰু